সকলোৰে সৈতে আহাৰ গ্ৰহণ কৰি ভালপাওঁ কিয়নো আহাৰ এটা তেতিয়াহে ৰুচিবোধ হয় যেতিয়া মোৰ সংগী বা মোৰ মনৰ মানুহখিনি মোৰ লগত থাকে মই সেয়ে মানে প্ৰধানকৈ দুপৰীয়া বা ৰাতি আহাৰ গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা মানুহখিনিক এনেকুৱা এনেকুৱা মানে ভাবোঁ যে তেওঁলোকৰো বিৰতিৰ সময়খিনি মোৰ লগত কটাওক বা মোৰো যিখিনি বিনোদনৰ সময় সেইখিনি সময় মই যদি তেওঁলোকৰ লগত যাতে কটাব পাৰোঁ আৰু এটা কথা পালোঁ যে বহুত মানুহে একেলগে আহাৰ খোৱাৰ কিবা বিশাল কি এইটো কি আছে নাই বিশাল কিবা মই বুজি পোৱা নাই বাৰু পিছৰখিনি কিন্তু বহুত মানুহ একেলগে খাই বা খোৱাৰ এটা আমোদ আছে এই মা য'ত আমাৰ ৰুচিবোধ ৰুচি সন্মত খাদ্যই হওঁক বা এটা বিশাল আয়োজনত বা কাৰোবাক আমন্ত্ৰণ কৰি বা যিয়ে নকৰোঁ মুঠৰ ওপৰত বহুত মানুহৰ সৈতে খাওঁতে মানে সকলোবোৰ খাদ্যই যেন আমাৰ সুস্বাদু হৈ যায় যিয়েই নাখাওঁ কিয় দালি ভাতেই হওঁক মাছ ভাতেই হওঁক মাংস ভাতেই হওঁক যিয়েই নহওঁক খাই কিন্তু মোৰ বহুতেই ভাল লাগে